বাইদেউ হেল্ল' বাইদেউ এই ডিব্ৰুগড় মেডিকেল কলেজত লাগিছেনে বাৰু অঁ মই মই মানে ডক্টৰক লগ কৰিবলৈ আহিছিলোঁ মোৰ নাম দেৱযানী গগৈ

হয় এই ডক্টৰ মৃগাংক বৰুৱা ছাৰক লগ পামনে বাৰু অঁ মোৰ পেটৰ বিষ হৈ আছে আকৌ আজি পোন্ধৰ বিছ দিনমান হ'ল অঁ মোৰ একাৱন্ন বছৰ নাই মাজে মাজে হৈছিলে এতিয়া একেৰাহে হৈ আছে আৰু মোৰ নাম দেৱযানী গগৈ বয়সটো একাৱন্ন বছৰ অঁ ফিজটো কিমান বাৰু অঁ নামটো লিখক তেতিয়াহ'লে মোৰ কঁকালৰ বিষ আছে আৰু কঁকালৰ বিষো আছে মানে হয় থাকে কিন্তু এতিয়া বেছিকৈ আৰু পেটৰ বিষটোৱে হৈ আছে আগতে বেলেগক দেখাইছিলোঁ এইজন ভাল বুলি মানে শুনি পালোঁ মানুহৰ মুখত তেতিয়া মানে ছাৰক মানে দেখাই চাওঁ নেকি এনেকৈ ভাবিছোঁ অঁ পাৰিম কাইলৈ যাম অঁ অঁ অঁ লিখি থওক মই কাইলৈ যাম অঁ ঠিক আছে হ'ব বাৰু আৰু একো নাই হ'ব